মই এদিন ঘৰত নথকাত কোম্পানীৰ মানুহ দুটামান আহি ঘৰতে মানুহজনৰ হাতত এটা তেলৰ বটল দি থৈ গ'ল মোৰ যথেষ্ট কেইদিনমানৰ পৰা চুলি সৰি আছিল মানুহজনে ভাবিছিলে সেইটো কাৰণে তেলটো লৈ থওঁ তেওঁলোকে যিহেতু কোম্পানীৰ মানুহকেইজনে ভাল বুলি কৈছিলে তাৰপিছতে মই আহি দেখিলোঁ দেখাততো তেলটো ভালেই নৱৰত্নৰ দৰে কিন্তু যেতিয়া মই সেইটো ইউজ কৰিবলৈ ল'লোঁ ইউজ কৰাৰ পিছত দেখিলোঁ যে মোৰ চুলিখিনি দেখোন বেছিকৈ সৰিছে চুলি মোৰ পকিছে ৰক্ষা নাই কি কৰোঁ কি নকৰোঁ তাৰপাছতে ভালদৰে নামটো চালোঁ অঁ এইটো দেখোন নৱৰত্ন নহয় বেলেগ কিবাহে নামটো বেলেগ আৰু তাৰ ডেটো বহুত দিন নাই ডেটো গ'ল তাৰপাছত মোৰ চুলিখিনিও সৰা হেৰি নহ'লে মই এইটো ঘঁহি অকণো উপকৃত নহ'লোঁ বৰঞ্চ মোৰ চুলিখিনি সৰি শেষেই হ'বৰ হ'ল আৰু তেতিয়া মই আৰু যদি কোনোবাই মোক সোধে এই তেল এই প্ৰডাক্টটো মই কেতিয়াও আৰু ব্যৱহাৰ কৰিবলৈ নকওঁ